মোৰ সাফল্য যাক লৈ মই গৌৰৱ কৰিব পাৰোঁ এতিয়ালৈকে বৰ্তমান মুহূৰ্তলৈকে

সেইটো হৈছে প্ৰথম মই ক'ব লাগিব মোৰ কৰ্মজীৱন কাৰণ মই এনেকুৱা এটা পৰিয়ালৰপৰা পৰিয়ালৰপৰা আহিছোঁ য'ত মোৰ দেউতাই শিক্ষকতা কৰি পিনে আমাৰ যৌথ পৰিয়াল এটাক ভৰণ পোষণ দিব লগা হৈছিল আমি আচলতে বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে ডাঙৰ হৈছোঁ কিন্তু দেউতাই আমাৰ শিক্ষাৰ ক্ষেত্ৰত নাইবা অন্যান্য যিখিনি সা সুবিধা আমি পাব লাগে তাত কোনো ধৰণৰ কৃপণালি কৰা নাছিল যদিও দেউতাৰ সেই সময়ছোৱাত দেউতাৰ তাকৰীয়া দৰমহা আছিল কিন্তু দেউতাই আমাৰ গোটেইখিনি যিখিনি আমাক দিব লাগিছিল আমি জীৱন যাপন কৰাৰ কাৰণে এটা সুস্থিৰ সবল জীৱন যাপন কৰাৰ কাৰণে গোটেইখিনি দেউতাই আমাক দিছিল আৰু সেই বস্তুক লৈ মই যথেষ্ট গৌৰৱ কৰোঁ যথেষ্ট মই দেউতাৰ ওচৰত কৃতজ্ঞ তাৰ পিছত শিক্ষা জীৱন শেষ কৰি পিনি শেষ কৰাৰ পিছত শিক্ষা জীৱন শেষ হোৱা নাছিলে স্নাতক পৰীক্ষা পাছ কৰি উঠিয়ে মই বি এড কৰাৰ পিছতেই বি এডৰ ফলাফল দিয়াৰ পিছতেই দুহেজাৰ দহ চনত মই মোৰ কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ এজনী শিক্ষয়িত্ৰী হিচাপে হাইস্কুলৰ এজনী শিক্ষয়িত্ৰী হিচাপে আৰু সেইখিনি সময়ত যেতিয়া মই চাকৰিটো পাইছিলোঁ দুহেজাৰ দহ চনত স্নাতক পৰীক্ষা পাছ কৰি উঠিয়ে মোৰ বয়সো যথেষ্ট কম আছিলে আৰু সেইখিনি সময়ত এটা চৰকাৰী যদিও মোৰ চাকৰিটো নিয়মীয়া নাছিলে ঠিকাভিত্তিক আছিলে কিন্তু তথাপিও সেইখিনি সময়ত সেইখিনি সময়ত চাকৰি এটা পোৱাটো যথেষ্ট গৌৰৱৰ বিষয় আছিলে চাকৰি এটা পোৱাটো যথেষ্ট গৌৰৱৰ বিষয় আছিলে তেনে ক্ষেত্ৰত তাৰোপৰি মোৰ দেউতা তেতিয়া অৱসৰ গ্ৰহণ কৰিছিলে সেইখিনি সময়ত দেউতা অৱসৰপ্ৰাপ্ত হৈছিলে আৰু মোৰ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব যিহেতু আমাৰ চাৰিজনী ছোৱালী আমাৰ ঘৰত মা দেউতা আৰু আমি চাৰিজনী ছোৱালী গতিকে আমাৰ দেউতাৰ পিছতে ভৰণ পোষণনৰ দায়িত্ব আমি নিজে নিজে লৈছিলোঁ এনেকুৱা নহয় যে আমাক দিয়া হৈছিল আমি নিজেই ভাবি লৈছিলোঁ এইখিনি যে নাই দেউতাই আমাৰ কাৰণে বহুত কৰিলে এতিয়া আমি কি কৰিব পাৰোঁ মা দেউতাৰ কাৰণে আৰু তেনেকেই ভাবিয়েই মই যেতিয়া চাকৰিটো পালোঁ আচলতে চাকৰিটো মোৰ কাৰণে নাছিলে ভবা নাছিলোঁ যে মই চাকৰিটো পাম সেইখিনি সময়ত বহুত তেনেকুৱা প্ৰাৰ্থী ওলাইছিলে আৰু মই মাত্ৰ পাছ কৰি উঠিছোঁহে মই তেতিয়া গ্ৰেজুুৱেট মই মাত্ৰ তেনে ক্ষেত্ৰত মই চাকৰিটো পাম বুলি মই ভবা নাছিলোঁ আৰু যেতিয়া পালোঁ আৰু পোৱাৰ পিছত মোৰ মা আৰু দেউতাৰ মুখত মই যিখিনি উজ্জ্বলতা দেখিছিলোঁ মোক লৈ মা দেউতাই যিখিনি গৌৰৱ কৰিছিল সেই সময়ছোৱাত সেই সেই মুখখন সেই সময়খিনি সেই পোহৰখিনি মা দেউতাৰ মুখৰ সেই পোহৰখিনি উজ্জ্বলতাখিনি মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম মোৰ মোক যদি সুধে সুধে কোনোবাই সেই সময়খিনি সেই মুহূৰ্তখিনি মোৰ জীৱনৰ আটাইতকৈ গৌৰৱান্বিত সময় আছিলে আৰু মই সাফল্য বুলিয়ে ক'ম যে মই মা দেউতাৰ মুখত সেইখিনি হাঁহি বিৰিঙাব পাৰিছিলোঁ তাৰ পিছত এতিয়া আকৌ মোৰ নতুনকৈ অনুভৱ হ'ব ধৰিছে যে গৌৰৱান্বিত সাফল্য বুলি কোৱাৰ লগে লগে মই অলপতে মাতৃয়ে হ'লোঁ এই মাতৃৰ যিটো অনুভৱ মই যেতিয়া মাতৃ হ'লোঁ এটা সন্তানৰ মই যেতিয়া মাতৃ হ'লোঁ মোৰ এনেকুৱা লাগিছে অ' এইটোও দেখোন মোৰ জীৱনৰ আটাইতকৈ গৌৰৱান্বিত সাফল্যই এবিধ মই মা হ'লোঁ মই মা বুলি মাতি আছিলোঁ শব্দটো আৰু সেই মা এতিয়া মোক কোনোবাই মাতিব মা বস্তুটোৰ মা যিটো শব্দ সেই শব্দটোৰ সেই শব্দটো মোক লৈ কোনোবাই মোক সেই শব্দটো মই শুনিবলৈ পাম মোক কোনোবাই মা বুলি মাতিব আৰু কাৰণ মাৰ মানুহ এজনৰ জীৱনত মাৰ গুৰুত্ব কেনেকুৱা মাৰ ভূমিকা কেনেকুৱা সেইটো সকলোৱে জানে ময়ো অনুভৱ কৰিছোঁ কৰোঁ বা মইও জানো গতিকে মোৰ এনেকুৱা লাগিছে বা ময়ো মা হৈছোঁ ময়ো সেইখিনি দায়িত্ব পালন কৰিব লাগিব কাৰোবাৰ জীৱনত মোৰ সেইখিনি ভূমিকা থাকিব কোনোবাই মোক লৈ পিনে গৌৰৱ কৰিব মোৰ সন্তানে মোক লৈ পিনে মা মোৰ এনেকুৱা টাইপৰ সেই অনুভৱটো মোৰ কাৰণে বৰ্তমান সময়ত মোৰ কাৰণে সেইটো গৌৰৱ কৰিব পৰা সাফল্য বৰ্তমান সময়ত